ঘৰত ৰন্ধা বঢ়াত এল পি জি চিলিণ্ডাৰ ব্যৱহাৰ কৰোঁতে সুৰক্ষাৰ বাবে ল'বলগীয়া সাৱধানতাসমূহৰৰ ভিতৰত যেনেকৈ ব্যৱহাৰ কৰাৰ পাছত চিলিণ্ডাৰটো ভালদৰে বন্ধ কৰি ৰখিব লাগে আৰু চিলিণ্ডাৰসমূহ সাধাৰণতে জুই আৰু কাৰেণ্টৰপৰা দূৰত ৰাখিব লাগে আৰু চিলিণ্ডাৰসমূহৰপৰা যদি কেনেবাকৈ লিক হয় তেনে অৱস্থাত চিলিণদাৰসমূহৰপৰা গেছ ওলাব নোৱাৰাকৈ ভালদৰে টাইটকৈ বান্ধি ৰাখিব লাগে যাতে গেছটো লিক নহয় আৰু সৰু ল'ৰা ছোৱালীৰ ওচৰৰপৰাও দূৰত ৰাখিব লাগে